অঁ দশমী অঁ অঁ পূজা আহিল পূজাত যাব লাগে এতিয়া অলপ অঁ কমিটি এখন গঠন কৰাই ভাল দুইজন দুজন ভাল ল'ৰাক দায়িত্বটো দি তেওঁলোকক এখন কমিটি বাইনডিং কৰি আমাৰো দুই চাৰি কেইজনমান সোমাই দিলেই হ'ল অঁ পইচা ইমান নহ'লেওতো ল'ৰা ছোৱালীৰ পৰা কিবা এটা ড'নেশ্যন ল'ব লাগিব অঁ আমিও টিচাৰ্চ ষ্টাফেতো দিব লাগিবই অন্য আৰু আগৰ যদি কিবা অলপ সঞ্চিত পুঁজি আছে তাৰপৰা অলপ কিছু এটা অংশ দিলেই হ'ল অঁ অঁ সেইখিনি আপুনিয়ে কৰিব আৰু আপুনি সেইখিনি কৰক অঁ তাৰপৰা এই ল' ল'ৰা ছোৱালীৰ কিবা এটা ফিজ নিৰ্ধাৰণ কৰি তেওঁলোকক জনাই দিলেই হ'ল গাৰ্জেনক অঁ গাৰ্জেন হ'লেতো ভাল হ'লে কিন্তু গাৰ্জেন হ'লেতো যদি সব ল'ৰা ছোৱালীৰে গাৰ্জেনবিলাক আহে অলপ ডাঙৰ হেৰি নহ'ব অলপ খেলি মেলি হয় নেকি সেইটোৱে আৰু গাৰ্জেনবিলাক নালাগে এইটো ল'ৰা ছোৱালীৰ বস্তু আৰু গাৰ্জেনকটো বেছি কথা নাই যদি ভাল দেখে কৰিব আৰু এইটো কথা অলপ আলোচনা কৰি ল'লেই হয় মিটিং এখন ফৰ্ম কৰি বান্ধি কমিটিখন আগে হেৰি কৰি লওক অঁ

অঁ নহয় পূজাখনতো কৰিবয়েই লাগিব অঁ হ'ব দিয়ক তে পাছত কথা পাতিম অঁ অঁ